আন ধৰ্মৰ লোক লোকৰ সৈতে বিয়া বাৰু হোৱাটো মই নিবিচাৰোঁ গতিকেলৈ আন ধৰ্মৰ লোকসকলৰ লগত বিয়া বাৰু হ'ব নালাগে বুলিয়েই মই ভাবোঁ আৰু এই আন ধৰ্মৰ লোকসকলৰ সৈতে যদি বিয়া বাৰু হয় তেতিয়া বিভিন্ন অসুবিধাত পৰে বা আমাৰ কিছুমান খাদ্য প্ৰণালীটো অসুবিধা পৰে গতিকেলৈ আমাৰ তেনেকৈ আত্মীয় লোকসকলৰ মাজত তেনেকুৱা হোৱা নাই গতিকেলৈ মই ইয়াৰ বিষয়ে বৰ বিশেষ ক'ব নোৱাৰিম